সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰাগত বাদ্য কেইবিধমান হৈছে ঢোল তাল বাঁহী নেগেৰা আমাৰ অঞ্চলত এই বাদ্য বজোৱা বা অঁ এই মানে সংস্কৃতিৰ লগত সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত কেইজনমান আছে ৰক্তিম বৰুৱা অলংকৃতা বৰুৱা নিৰ্মালী সোণোৱাল তেখেতলোক আৰু এই অঞ্চলত আমাৰ এখন সত্ৰীয়া সংস্কৃতিৰ বিদ্যালয়ো আছে তাত সময়ে প্ৰতি দেওবাৰ শনিবাৰে সত্ৰীয়া সংস্কৃতিৰ মানে সত্ৰীয়া নৃত্যৰ ক্লাছ হয় ক্লাছ হয় দূৰৰ মাকুমৰপৰা সত্ৰীয়া নৃত্য শিকোৱা ছাৰ আহে ছাৰ আহে তেওঁলোকে শিকাই আৰু সময়ে সময়ে হেৰি সত্ৰীয়াৰ ওপৰত কৰ্মশালা কম্পিটিশ্যন এইবোৰ অনুষ্ঠিত কৰি থাকে আৰু বছৰে বছৰে সত্ৰীয়াৰ ওপৰত পৰীক্ষা পতা হয় মুঠতে এই অঞ্চল সেই সত্ৰীয়া সংস্কৃতিৰ ওপৰত ওচৰত বেচ আগভাগেই আগভাগতেই মানে প্ৰতিষ্ঠা কৰিছে ডিগবৈ অঞ্চলত